মানুহৰ জীৱনত এনে এটা সময় আহে যিটো সময়ত আমি আমি নিজকে ভাবোঁ যে আমি আমাৰ কৰ্মত কিবা এটা ভুল কৰিছোঁ নেকি কিন্তু এইবুলি ভাবি এইটো ভুল কাম বুলি ভাবি আমি ইয়াক কেতিয়াও এৰি দিব নালাগে কাৰণ কৰ্মই হৈছে ধৰ্ম কৰ্মই হৈছে মানুহৰ একমাত্ৰ ধৰ্ম যিৰ জৰিয়তে বা যাৰ জৰিয়তে আমি আমাৰ জীৱনটো সফলৰূপে পৰিপূৰ্ণ কৰিব পাৰোঁ যিকোনো কাম কৰা আগত আমি ইয়াক ভুল হ'ব বা ভাল হ'বনে বেয়া হ'ব সেইটো ভবাৰ আগতে কামটো আমি নিষ্ঠাপূৰ্ণভাৱে কৰি যাব লাগে কোনোবা এটা কাম যদি ভুল হৈছে বুলি ভাবোঁ ইয়াক আমি ভালদৰে কৰিবৰ কাৰণে যিয়েই কাম নহওঁক বা যেনেকুৱাই কাম নহওঁক ইয়াক আমি ভালৰূপে পৰিপূৰ্ণৰূপে কৰি চাব লাগে যদি কোনো নিয়ম নীতি থাকে যে এনেধৰণৰ কাম কৰিলে ভুল হ'ব পাৰে বা তেনেধৰণৰ কাম থাকিলে ভুল হ'ব পাৰে ইয়াৰ কাৰণে আমি আমাৰ কিছুমান নিয়মাৱলী থাকিব পাৰে সেই নিয়মাৱলীসমূহ ইয়াৰ জৰিয়তে আমি যোনটো কাম কৰিলে যেনে ধৰণৰ সহাঁৰি পাওঁ বা যেনেধৰণে কৰিলে আমি ইয়াৰ পৰা উপকৃত হওঁ বা আনেও উপকৃত হয় ঠিক তেনেধৰণে চম্ভালিপিনি এনেধৰণৰ কামবিলাক কৰিব লাগে